হেল্ল'

অ' বাইদেউ আপুনি শুনিছে নাই বাৰু কিবা আপুনি মোক চিনি পাইছেনে সেই মই যে পৰহি আপোনাৰ দোকানৰ পৰা যে চব্জি কিনি আনিছিলোঁ কিবা আপুনি আপোনাৰ দোকানৰ পৰা মই যে কোমোৰা এটা আনিছিলোঁ ভাতকে ভাতকেৰেলা আনিছিলোঁ জিকা আনিছিলোঁ এতিয়া অলপ ধৰিব পাৰিছেনে নাই বাৰু অ' কিবা আপুনি যে কৈছিলে কোমোৰাটো ইমান ভাল মই নতুনকৈ গছৰ পৰা চিঙি আনিছোঁ খাবলৈও মিঠা তেনেকৈ বুলি কৈছিলে আপুনি আৰু আপুনি কেজিওটো লৈছে মোৰ পৰা সত্তৰ টকা এতিয়া মই কোমোৰাটো কাটি চাইছোঁ কিন্তু মানে কোমোৰাটো মাজত মই ফালি চাইছিলোঁ অ' কোমোৰাটো মানে মাজত গোটেই পানী পানী আছে আৰু পোক ওলাইছে মানে আপুনি বাইদেউ মোক ইমান ঠগিব নালাগিছিলে আপুনি কেজিও ইমানকৈ লৈছে আৰু ভাল বুলিও কৈছে আৰু এতিয়া মই এতিয়া কি কৰিম বাৰু মইতো খাবও নাপালোঁ আপুনি পাচলিৰ ভিতৰত বাইদেউ সোমাই চাব নালাগে আপুনি অন্ততঃতো আপুনি অলপতো টুকুৰিয়াই চালেতো আপুনি গম পাব পাৰে মে জালতটো জানিব পাৰে কোমোৰাটো অলপ বেয়া হৈছে চাগে মই মানুহজনীক নিদিও তে আপুনি মোক ইমান ভাল বুলি কৈ পইচা এটকাও কমোৱা নই আপোনাক মই কৈছোঁ যে আপুনি চল্লিছ টকা এটা লওক আপুনি ইমান সত্তৰ টকা যি সত্তৰ টকাই লৈছে এনেকৈ আপুনি ইমান বেয়া বস্তুটো মোক দিব নালাগে নহয় আপুনি বৰষুণ যদি দি আছিলে আপুনি তেতিয়াটো অন্ততঃ অলপতো ৰ'দত শুকোৱাব পাৰিছিলেহেঁতেন কিন্তু আপুনি তেনেকেই বতৰ বেয়া বেলেগৰ পৰা আনি ডাইৰেক্ট বিক্ৰী কৰি দিছে আপুনি নিজৰ লাভালাভতো হে চাইছে মই যে মানুহজনী এতিয়া কোমোৰাটো যে খাব নাপালোঁ মোৰ পইচা গ'ল আপুনিটো মোক এতিয়া পইচাটো ঘূৰাই নিদিয়ে আৰু আপুনিটো এতিয়া মোক কোমোৰাটোতো বেয়া দিলে দিলেই আৰু মই ভাতকেৰেলাও লৈছিলোঁ আপোনাৰ পৰা ভাতকেৰেলাটো আপুনি একদম বোলে কুমলীয়া একেবাৰে কুমলীয়া ভাতকেৰেলা মই কৈছোঁ এইকেইটা ভাতকেৰেলা ইমান ডাঙৰ হয়তো বুঢ়া হ'ব পাৰে নেকি আপুনি কৈছে বোলে ইমান কুমলীয়া ইমান কোমলীয়া তে আহি পেলাই চাইছোঁ কাটি ইমান মানে বুঢ়া খাবই নোৱাৰি আপুনি তেনেকুৱা কাম নকৰিব নেক্সট টাইম মোৰ লগতে যি কৰিলে জানেন নাই কাৰণ মই এতিয়া অলপ পইচা আছিল কাৰণে দিব পা মই আপোনাৰ পৰা কিনিব পাৰিলোঁ কিন্তু দুখীয়া মানুহ এজনে পইচা দি আপোনাৰ পৰা লৈ গ'ল কি খ কেনেকৈ খাব সিহঁতি

হ'ব বাৰু যি হ'ল হ'ল মোৰ লগতে যি এনেকুৱা কৰিলে কিন্তু নেক্সট টাইম আপোনালোকে মানুহৰ লগত অলপ ভালকৈ বস্তুবোৰ দিবলৈ চাব নহ'লে কিন্তু মই আপোনালোকৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰিম হ'ব